খেলত বিফলতা আৰু সফলতাৰ সৈতে মোকামিলা কৰিব লাগে কাৰণ মই খেলত বিফলতা আৰু সফলতাৰ কাৰণে নিজকে প্ৰস্তুত কৰি লৈছোঁ কাৰণ খেলত সফলতা বিফলতা থাকেই বিফলতাৰ আঁৰত বহুতো সফলতা থাকে সেইবাবে বিফলতা হ'লেও মই মন বেয়া নকৰোঁ কাৰণ বিফলতাই মানুহক উৎসাহ দিয়ে বিফলতাই মানুহক প্ৰেৰণা যোগায় সফলতা পাবলৈ হ'লে বিফলতাৰো প্ৰয়োজন নকাৰণ বিফলতাৰ পাছতে সফলতা হয় যেতিয়া মানুহে বিফলতা হয় তেতিয়া সফলতা পাবলৈ বহুত চেষ্টা আগ্ৰহ আৰু কষ্ট কৰা হয় কষ্ট কৰা হয় তেতিয়া সফলতা পাবলৈ সক্ষম হয় যেতিয়া মই খেলত বিফল হওঁ তেতিয়া মই নিজকে বুজাওঁ যাতে মই আৰু বেছি ভালকৈ প্ৰেক্টিছ কৰোঁ আৰু ভালকৈ কষ্ট কৰোঁ নিজকে উৎসাহ দিওঁ যে এইবাৰ বিফল হ'লেও আহিব লগা খেলখিনি খেলবোৰত মই যাতে সফল হওঁ নিজকে বহুতখিনি প্ৰেৰণা যোগাওঁ নিজক মন বেয়া নকৰি নিজৰ মন ডাঠ কৰি নিজক যিমানখিনি প্ৰেক্টিছ কৰিছিলোঁ তাতকৈ অলপ বেছি প্ৰেক্টিছ কৰোঁ কষ্ট কৰোঁ যাতে মই এইবাৰ বিফল নহয় সফল হওঁ হয় বিফল হ'লেও মানুহৰ মন বেয়া হয় কিন্তু সেই বুলিয়ে মানুহে বিফল হ'লেই মানুহৰ মন ভাগি পৰিব নালাগে কাৰণ বিফল হোৱাৰ পাছতহে মানুহ সদায় সফল হয় যেতিয়া মই বিফল হওঁ তেতিয়া মোৰ মন বেয়া লাগে হ'লেও সেই সময়ত নিজক বুজাব লাগে নিজক নিজে উৎসাহ দিব লাগে যাতে পিছৰ খেলকেইখনত ভালকৈ খেলিব পাৰোঁ ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ তেতিয়া যিমানখিনি প্ৰেক্টিছ কৰা হৈছিল তাতকৈ বেছি কৰিম কষ্ট বেছি কৰিম যাতে পিছৰ খেলখনত সফল হওঁ বিফল নহওঁ সেই বুলিয়ে ভাবিব লাগে আৰু বিফলতাৰ পাছত মানুহে বহুতখিনি সফলতা লাভ কৰে সেয়ে মানুহে কেতিয়াবা বিফলতাও হ'ব লাগে কাৰণ বিফল হ'লে সফল এদিন হ'বই আপুনি সফলতা লাভ কৰিবই সেয়ে মানুহে কেতিয়াবা বিফলতাও হয় আৰু প্ৰায় হ'বই লাগে বিফলতা সেই বিফলতাই মানুহক কেতিয়াবা মন বেয়া কৰে কিন্তু বহুত সাহস আৰু উৎসাহ জগায় সেই সেয়ে ময়ো বহুবাৰ বিফল হৈছোঁ কিন্তু সফল হ'বলৈ বহুত চেষ্টা কৰিছোঁ বহুত নিজকে আগ্ৰহ কৰিছোঁ যে মই এইবাৰ বিফল নহয় মই এইবাৰ সফল হৈ দেখাম মই মোৰ লগৰ সমনীয়াও কেতিয়াবা বিফল হয় খেলত তো মই সেইখিনি মানুহক কওঁ যে বিফলৰ পাছতে সফল হয় সেয়ে মন বেয়া কৰিব নালাগে বিফল হ'লে সদায় সফল হ'বলৈ চেষ্টা কৰি থাকিব লাগে তেতিয়াহে মানুহ চেষ্টা কৰি থাকিলেহে মানুহ সফল হ'ব এদিন আৰু প্ৰথমে কোনো মানুহ সফল নহয় সেয়ে কষ্ট যোনে কৰি থাকে কৰি থাকে এদিন তেওঁ সফল হ'বই সেয়ে ময়ো বহুবাৰ বিফল হৈছোঁ হ'লেও মই সফল হ'বলৈ বহুত চেষ্টা কৰিছোঁ সেয়ে মানুহে কেতিয়াবা বিফল হ'ব লাগে মোৰ ফালৰ পৰা বিফল হ'লেই মানুহে মন বেয়া নকৰি নিজকে সফল হ'বলৈ নিজৰ মন ডাঠ কৰি ল'ব লাগে এদিন সফল হয়েই মানুহ প্ৰথমে বিফল হয়েই সকলো হ'বলৈ আগ্ৰহী হয় সেয়ে তেতিয়া যেতিয়া মানুহ বিফল হয় তেতিয়া মানুহে বেছি কষ্ট কৰিব লাগে খুব বেছি যেতিয়া কষ্ট কৰে প্ৰেক্টিছ কৰে তেতিয়া মানুহ সফল হয় সফল সফল হ'বলৈ বহুত মানুহৰ কষ্ট হয় আৰু সেই কষ্টৰ পাছতেই মানুহৰ এটা ভাল দিন আহে সেয়ে মানুহে বিফল হ'লোঁ বুলিয়ে মানুহৰ মনটো মন মাৰিব নালাগে মানে মন মন মাৰিলে মানুহৰ মনটো বহি যায় তেতিয়া মানুহে আকৌ সফল হ'বৰ কাৰণে কষ্ট কৰিবৰ কাৰণে তেতিয়া মন নাযায় সেইটো কাৰণে মানুহে কষ্ট বিফল হ'লোঁ বুলিয়ে ৰৈ দিব নালাগে নিজৰ ঠাইতে যাৰ যিটো ড্ৰিম থাকে সেই তাত তেওঁলোকে ফ'কাছ কৰি কিনে আগ্ৰহ দিব লাগে যাতে মই এবাৰ বিফল হ'লোঁ অহাবাৰ মই সফল হমেই যদিও বিফল হয় আকৌ নেক্সট বাৰ মই আকৌ সফল হমেই তেনেকৈ মানুহে মানুহে নিজৰ মনটোক বুজাই ল'ব লাগে মই বহুতবাৰ বিফল হৈছোঁ কিন্তু সফল হ'বলৈ বহুত চেষ্টাও কৰিছোঁ বহুত কষ্টও কৰিছোঁ বহুত কষ্ট কৰাৰ পাছতেই সফল হৈছোঁ হয় আমাৰ খেলৰ ক্ষেত্ৰত বহুতবাৰ বহুত মানে কষ্ট হয় কাৰণ আমাৰ ইয়াত বহুত ধৰণৰ টিম আহে তো আমি সেই টিমবিলাকৰ লগত আমাৰ যোনটো খেল তেওঁলোকৰ খেলৰ সৈতে আমাৰ নিমিলে তেতিয়া আমি বহুত ধৰণৰ কষ্ট কৰোঁ তো বিফল হওঁ যেতিয়া তেতিয়া বিফল হ'লে মানে আমি আকৌ ভাবোঁ যে আমি এইবাৰ বিফল হৈছোঁ আকৌ নেক্সটবাৰ যাতে সফল হ'ম সেইকাৰণে আমি বেছি অলপ কষ্ট কৰোঁ সেই কষ্টৰ যাতে ফল আমি পাওঁ সেয়াই আৰু বিফল হ'লোঁ বুলিয়ে মানুহ কেতিয়াও ৰৈ দিব নালাগে ঠাইতে বিফল হ'লেও মানুহে কষ্ট কৰি যাব লাগে সফল হ'বই এদিন সেই সফলতাৰে পাবৰ কাৰণে যে কিমান কষ্ট কৰিব লাগে সেইটো কাৰণে মানে তেওঁলোকে সেই কষ্টখিনি এতিয়া কৰা কষ্টখিনি কথা ভাবি আৰু যাতে দুগুণ ন কষ্ট কৰোঁ যাতে ভাল এটা পাওঁ ভাল সফল হওঁ নিজ ভাল হ'লে নিজৰ ভাল তো তেনেকুৱা ধৰণকে মানুহে মনত ভাবি ল'ব লাগে খেলত বিফলতা আৰু সফলতা থাকেই বিফলতা আৰু সফলতা নহ'লেতো খে খেল যিকোনো অনুষ্ঠানত সফলতা আৰু বিফলতাৰ থাকেই তো সেয়ে মানুহে বিফলতাটো ফ'কাছ কৰিব লাগে কাৰণ বিফলতাৰ পাছত বহুত সফলতাৰ ভাল এটা দিন থাকে মানে সেই তেতিয়া সেই সফলতা পাবৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰি কিনি পাব লাগে তো সেয়াই তেওঁলোকে বহুত কষ্ট কৰক সফলতা পাওক মানুহে বিফলতা হৈয়ে বহুত ধৰণৰ বহুত ক্ষেত্ৰত বিফল হয় যে সফল হ'বই লাগিব সেইটো নহয় বিফলৰ বিফলতাৰ পাছতেই সফলতা হয় সেইকাৰণে মানুহ বহুতবাৰ বিফলতা হ'ব লাগে বিফলতা পালেহে মানুহ যে সফলতা হয় তাৰ অনুতপ্ত কৰে সেয়ে মন বেয়া কৰি বা মনত দুখ লৈ কিনি থাকিব নালাগে যে মই বিফল হ'লোঁ এইটো ক্ষেত্ৰত সেইকাৰণে সফল হ'বৰ কাৰণে নিজকে বহুতখিনি প্ৰিপেয়াৰ কৰিব লাগে যে মই এইটো ক্ষেত্ৰত মই পাৰিমেই মই সফল হ'ব পাৰিমেই তেনেকুৱা ধৰণে মনত এটা ভাবি ল'ব লাগে যে মই এবাৰ বিফল হ'লোঁ বা দুবাৰ বিফল হ'লোঁ তিনিবাৰ বিফল হ'লোঁ কিন্তু চাৰিবাৰত যাতে মই সফল হওঁ আৰু মোৰ যোনটো মই যোনটো এতিয়া ফুটবল খেলত খেলি আছোঁ ত' সেই খেলটোত যাতে মই এবাৰ দুবাৰ তিনিবাৰ বিফল হওঁ তাৰপিছত আকৌ খেল হ'ব সেইবাৰত যাতে মই সফল হওঁ মনত তেনেকুৱা এটা ভাৱ লৈ কিনে মানুহে খেলিব লাগে কাৰণ বিফল হ'লো বুলিয়ে ৰৈ দিব নালাগে ঠাইতে সেই বিফলৰ আঁৰত বহুত সফলতা থাকে মানুহৰ কাৰণ নিজৰ সপোনবোৰ বিফলতা হ'লোঁ বুলিয়ে যে ৰৈ দিব নালাগে সফল হ'ব কাৰণে আগবাঢ়ি যাব লাগে ময়ো বহুতবাৰ বিফল হৈছোঁ সফল হ'ম আগলৈ কি হয় নাজানো এতিয়া সফলতা আঁৰত আছোঁ বিফলতা আৰু সফলতা থাকেই মানুহৰ কিন্তু ক'ব নোৱাৰি কেতিয়া ক'ত কি হৈ যায় সেয়াই আৰু মোৰ ফালৰ পৰা সেইখিনি বিফলতা হৈ হৈ মানুহ সফলতা হয় এদিন আপোনালোকেও চেষ্টা কৰিব নিজেও মই চেষ্টা কৰি আছোঁ যিহেতু মোৰ আহিব লগা দিনবিলাক আহিব লগা খেলখিনিত মই যাতে বিফল নহয় সফল হওঁ সদায় হ'লেও বিফল হ'লেও মোৰ কোনো কথা নাই কাৰণ তাত যে মই সফল হমেই সেইটোও নহয় মোতকৈ বহুত ভাল ভাল খেলুৱৈয়ে আছে তেওঁলোকেই যে অকল ময়ে যে ভাল খেলুৱৈ ময়ে সফল হ'ম সেইটো নহয় তেওঁলোকেও ভাল এজন এজন খেলুৱৈ তেওঁলোকেও সফল হ'ম তেওঁলোকৰ মনতো এটাই আমিও যেন সফল হ'ম চব যদি সফল হওঁ বিফল কোন হ'ব তো সেয়ে বিফলটো কোনোবা হ'ব লাগিব সেইকাৰণে মই যে বিফল হৈছোঁ বুলিয়ে মই ৰৈ দিব নালাগে মই বিফল হ'লোঁ বুলিয়ে মই আগবাঢ়ি যাব লাগে বিফল বিফল হ'লোঁ বোলে ৰৈ দিব নালাগে সফল হ'ম এদিন এবাৰ বিফল হ'লোঁ এইখন খেলত ইখন খেলত বিফল হ'লোঁ তো এখন এখন খেলত মই সফল হ'ম সেইখিনিয়ে আৰু বিফলৰ পাছতেই মানুহৰ সফল হয় সেয়ে প্ৰথমে বিফল হ'লেহে মানুহ সফল হ'বলৈ আগ্ৰহী আৰু বহুত চেষ্টা কষ্ট তেতিয়াহে কৰা হয়